হেল্ল' কি কৰি আছা তুমি মই আছোঁ তোমালৈ মনত কৰি আছিলোঁ আ কি কয় আমি ফুৰিবলৈ যাওঁ ব'লা এই নৰ্থ গুৱাহাটীত যে দৌল গোবিন্দ মন্দিৰ হয়নে তুমি শুনিছানে তুমি গৈছা আচ্ছা মোৰো বহুত যাবলৈ মন আছিল নহয় কেতিয়া কালিলৈ কাইলৈটো চানদে এনেও অঁ তুমি জানা নেকি ট্ৰেঞ্চপৰ্টেশ্য়ন কেনেকৈ হয় কেনেকৈ যাব পাৰি হয় হয় কি কৰা অ'কে তাৰ পিছত

আচ্ছা ঠিক আছে কেইঘণ্টামান লাগিব দুই তিনি ঘণ্টাত হৈ যাবনে অঁ হয়

বহুত মানুহ যায় নহ্ তাতে ফুৰিবলৈ তাতে আচ্ছা হয়নে মই শুনিছোঁ গম পাওঁ আৰু সেইকাৰণে ইমান যাবলৈ ইচ্ছা আছিলে জানে সেইকাৰণে তোমাক ফোন কৰো বুলি কৰিলোঁ আৰু

আচ্ছা হয়নে অঁ তেন্তে আচ্ছা আচ্ছা ঠিক আছে এইটো ওচৰত নেকি অঁ এইখিনিত নেকি আচ্ছা মই একজেক্ট একজেক্ট লোকেচনটো গম পোৱা নাছিলোঁ থেংক ইউ আচ্ছা আচ্ছা ৰাতিপুৱা কেইটাত ওলামনো আচ্ছা চাৰে নটামান বজাত ওলাবা নহ্ তুমি কি পিন্ধিবা কি পিন্ধিবা অঁ অঁ মন্দিৰ যাম যিহেতু কুৰ্তিকে পিন্ধি যাম আৰু সেইবাৰ যে লৈছিলোঁ বাৰ্থডেত সেইটো কুৰ্তি পিন্ধি যাম দেই ছেম ছেম আচ্ছা তাৰমানে তুমি ঘৰত পাৰ্মিশ্য়নতো ল'বা নালাগে নালাগে নহ্ মন্দিৰ যাবলৈনো আৰু কি পাৰ্মিশ্য়ন ল'ম নহ্ অঁ কালিলৈ লগ পাম দিয়া বহুত ফূৰ্তি লাগি আছে য়ে বাই বাই কাইলৈ অলপ পাম দিয়া ঠিক আছে অ'কে বাই বাই